মই কিতাপ পঢ়ি ভাল পাওঁ আমি যদি জ্ঞান এটা আহৰণ কৰিব বিচাৰোঁ প্ৰত্যেকটো মুহূৰ্ততে আমি নিজক সেই ফিল্ড বা সেইটো এৰিয়াত নিজকে আপটুডেট ৰখাটো উচিত মোৰ অভিজ্ঞতা যদি মই ক'ব যাওঁ বহুতখিনি চেষ্টা ষ্ট্ৰাগল আমি কৰিবলগীয়া হৈছে নিজৰ পঢ়া শুনাত এটা সফল মাধ্যমেৰে যদি আগবাঢ়োঁ আমাৰ পঢ়া শুনা ক্ষেত্ৰত লাভ হয়